মই আজিলৈকে কুকিং ক্লাছ ক'তো লৈ পোৱা নাই মই যি শিকিছোঁ মোৰ ঘৰত মোৰ খুুৰীমা বৰমা মাহঁতৰ পৰা তেনেকৈ শিকিকিনে মই ৰান্ধিব জনা হৈছোঁ আৰু মই ৰান্ধি খুব বেছি ভাল পাওঁ আচলতে আমাৰ ইয়াত তেনেকৈ সুবিধা নাই কুকিং ক্লাছ ল'ব পৰাকৈ গতিকে ঘৰৰ মানুহৰ পৰাই মানে বাইদেউ কয়নে যি আছে তেওঁলোকৰ পৰাই জানিব বিচাৰোঁ বা শিকিব বিচাৰোঁ তেনেকৈ ৰান্ধোঁ মই আচলতে আৰু ইউটিউবত চাৰ্চ কৰি ইউটিউবত চাৰ্চ কৰিও আজিকালি কুকিং শিকিব পাৰি যেনেকুৱা ধৰণৰ আমি শিকিব বিচাৰোঁ ইউটিউবত চাৰ্চ কৰিলে তেনেকৈ আমাৰ আহি যায় এইবিলাক মই মই ইউটিউবত চাৰ্চ কৰি কৰিয়ে বহুত ৰান্ধিব জনা হৈছোঁ বা ধৰক সাধাৰণতে সকলোৰে ঘৰৰ দাইল চব্জি ভাজি তেনেকুৱা বস্তুবিলাক বনোৱা হয় সকলোৰে ঘৰততো সেইবিলাক থাকেই তেনেকৈ সেইখিনি ঘৰৰ মানুহৰ পৰাও শিকিছোঁ আচলতে নিশিকিলে বা আগ্ৰহ নকৰিলে একো বস্তুৱে নোৱাৰি আগ্ৰহ থাকিব লাগিব মই আৰু মই আমি মানে লগৰ ছোৱালীৰ লগত এটা খানা খাইছিলোঁ তেতিয়া চিকেন চিকেন ৰেচিপিটো এই চিকেন চিকেনৰ এটা ৰেচিপি বনাইছিলোঁ তিলেৰে সেইটো মানে এই কি কয় ইউটিউবত ইউটিউবৰ পৰাই চাৰ্চ কৰি তাতে ভিডিঅ' চাই পিনে তেনেকৈ বনাইছিলোঁ খুব বেছি টেষ্টি হৈছিল আচলতে কুকিঙৰ বা ৰন্ধাৰ প্ৰতি মোৰ খুব বেছি আগ্ৰহ মোৰ বহুত ভালপোৱা ৰান্ধি মই শিকিব বিচাৰোঁ বহুত মানে ইমান ধুনীয়া ধুনীয়াকৈ যে মানুহবিলাকে বনাই মোৰ মানে জানিব মন যায় কেনেকৈ বনায় বা কি বস্তু কি বস্তু তাত মানে দিয়া হয় কেনেকুৱা যোগাৰ লাগে জানিব বিচাৰোঁ নৰ্মেলিখিনিতো আমি মানে নৰ্মেলি যিবিলাক বনোৱা হয় ঘৰত সেইখিনিতো জানোৱেই আৰু ধৰক বহুত কিবা কিবি সেনেকে থাকে আৰু দাইল দাইলৰো কিছুমান বেলেগ বেলেগ সেই থাকে সেইবিলাকেও ঘৰৰ আমাৰ মা দেউ মা মা খুুৰী মা বৰমাহঁতৰ পৰাই জানিছোঁ আৰু ধৰক পোলাও পোলাও পোলাওটো বনাই মোৰ খুব ভাল পাওঁ পোলাওটো মই ইউটিউবৰ পৰাই শিকা আৰু আমাৰ এই কিছুমান ধৰক কিছুমান আমাৰ কিবা বিহু হওক বা কিবা ধৰক ঘৰত জন্মদিন থাকিলে কাৰোবাৰ তেনেকৈ আমাৰ লাৰু পিঠা বনোৱা হয় এইবিলাকো মানে বহুত জানিব মন যায় মোৰ কেনেকৈ বনায় আমাৰ খুৰীমা বাইদেউহঁতে তেনেকৈ বনায় তা তেওঁলোকে জানে ময়ো শিকি আছোঁ শিকিব মোৰ বহুত বেছি আগ্ৰহ লাৰু নাৰিকলৰ লাৰু ব বহুতেই বনাব নাজানে মানে কি হয় ৰঙা পৰি যায় নহ'লে বহুত মানে শুকান হৈ যায় কে কেতিয়াবা ঢিলা হৈ থাকে তেনেকুৱা আৰু সেইটো ভালদৰে জানিব লাগিব কেতিয়া কিমান মিনিট ভাজিব লাগে তাৰপিছত চেনী পৰিমাণ কিমানতো দিব বা বা জুই গেছত বনালে গেছৰ জুইটো কিমানত ৰাখিব লাগিব ল' কৰিব লাগিব নে হাই কৰিব লাগিব জানিব লাগিব আৰু মই এটা বস্তু মই ইউটিউবৰ পৰা বনাইছিলোঁ এই নাৰিকলৰ চিৰা মই কিন্তু ফাৰ্ষ্ট টাইম বনাইছিলোঁ আৰু খুব ভাল হৈছে মোৰ মানে কুকিঙৰ প্ৰতি মোৰ বহুত আগ্ৰহ মোৰ বহুত ভাল পাওঁ বনাই গতিকে সেইটো চিৰাটো মই ইউটিউবত হেৰি কৰি পেলাই বনাইছিলোঁ ভাল হৈছে মানে কি কয় আমাৰ ভাইটিৰ জন্মদিন আছিল তেতিয়া বনাইছিলোঁ চিৰাটো আৰু খুৰীমাহঁতে পিঠা বনাইছে সেই বনাইছে তেনেকৈ পিঠা বনালে মই চাই থাকোঁ কিছুমান পিঠা বনাব জানো মই কিন্তু আমাৰ যিটো বিহুত বনোৱা হয় সুকৰ শুকান পিঠা বুলি কয় আচলতে সেইটো পিঠা সকল জানেও অসমীয়া মানুহসকলে জানে আৰু কিছুমানে নাজানেও যেনেকৈ মই বহুত মানে ট্ৰাই কৰি আছোঁ যদিও মোৰ পৰা নাই মানে পিঠাটো ভাঙি যায় বা ডাঠ হয় ডাঠ হ'লে খাব ভাল নালাগে গতিকে সেইটো মই শিকিব বিচাৰোঁ আৰু মই এই মানে মই এটা আৰু সেই শিকিব বিচাৰোঁ সেইটো হৈছে এই মানে চুজিৰ চুজিৰ হালোৱা যি বনায় সেই হালোৱাটো মানে বনাব বিচাৰোঁ মোৰ বনাই পোৱা নাই এনেই চুজিৰ মানে এইটো বনাই পাইছোঁ পিঠা হেনকে যে কেক টাইপৰ বনায় সেইটো বনাই পাইছোঁ কিন্তু হালোৱাটো মই বনাই পোৱা নাই আমাৰ খুৰীমাই বনাইছিল সেইদিনা কিন্তু মই চাই আছিলোঁ যদিও মোৰ বনাব পৰা নাই সেইটো সেইটো মই মানে কেনেকৈ বনাই মই শিকিব বিচাৰোঁ মই ইউটিউবত চাইছোও কিন্তু মোৰ ভালদৰে হেৰি কৰিব পৰা নাই এইটো আৰু মোৰ আচলতে মই ৰন্ধাৰ প্ৰতি খুব আগ্ৰহীয়ে মই ৰান্ধিব বিচাৰোঁ বা মই ৰান্ধি ভাল পাওঁ মোৰ মই আচলতে খোৱাতকৈ ৰান্ধি বেছি ভাল পাওঁ ৰান্ধি মানুহক খোৱাই ভাল পাওঁ ক্লাছ আচলতে ক্লাছটো ল'ব লাগিব যে সেইটো কথা নহয় মই লৈ পোৱা নাই যদিও ইউটিউবত চাৰ্চ কৰি পেলাই কিছুমান বস্তু ৰান্ধিব পাৰি আৰু ঘৰৰ মানুহেও যিহেতু মা খুৰীমাহঁতে সৰুৰ পৰা তেওঁলোকেও মানে বিয়া হোৱাৰ পৰাই যিহেতু ৰান্ধি খোৱাই আছে গতিকে তেওঁলোকৰ পৰাও শিকিছোঁ বহুতেই শিকিছোঁ নৰ্মেলি যিখিনি খাদ্য ঘৰত চলে সেইখিনিতো বাৰু এনেকৈ শিকিছোৱে আৰু মই মানে আৰু বহুত কিবা কিবি মানে ৰান্ধিব বিচাৰোঁ আৰু মোৰ কিবা কিবি ৰান্ধিব মন আছে তেনেকৈ ধৰক কলডিলেৰে মাংস চিকেনটো সেইটো মই বনাব বিচাৰোঁ বনাই পোৱা নাই মোৰ খুব হেঁপাহ আছে সেইটো বনাবৰ কাৰণে তেনেকৈ আৰু কিছুমান গাঁৱৰ ঘৰতো বেয়া হ'ব বুলি বনাব নিদিয়ে হাঁহৰ মাংস বনাব ইচ্ছা আছে চিকেনটো বাৰু বনাই পাইছোঁ এনে নৰ্মেলি বাটাৰ চিকেনটো বনাই পাইছোঁ ইউটিউবত চায়ে ক'তো ক্লাছ লোৱা নাই মই বা ঘৰৰ মানুহেও শিকাই দিয়া নাই মোৰ ইউটিউবত চাই পিনে কেনেকৈ কি কৰিব লাগে বনাই পাইছোঁ আৰু সেয়ে আৰু আৰু মই ডিমাৰ ডিমাৰ যি আমলেট যি বনায় সেইটো মোৰ ভাল পাওঁ বনাই ডিমাৰ আমলেটটো মোৰ বহুত বেছি ডিমাৰ আমলেটটো বনাই ভাল পাওঁ আৰু ডিমাটো খাইও ভাল লাগে বনায়ো ভাল লাগে তেনেকৈ ডিমাৰ আমলেট বনাই মই ভাল পাওঁ আৰু তেনেকৈ আৰু নজনাবিলাক ঘৰৰ মানুহৰ পৰা শিকিব বিচাৰোঁ মই বহুত এইটো মানে কুকিঙৰ প্ৰতি মোৰ বহুত আগ্ৰহী হয় ঘৰৰ মানুহৰ পৰা মই এইবিলাক শিকিব পাৰি বহুত মানে চেষ্টা কৰোঁ মানে কোনোবাই কিবা ৰান্ধি থাকিলেও কাষত বহি থাকোঁ তেনেকৈ আৰু ভাজা চাজা ধৰক চব্জি মিক্স কৰি ভাজে বিন আলু তাতে মটৰ বাদাম তাতে গাজৰ তেনেকৈ কিবা আমি সেইটো ৰেচিপিও মই ইউটিউবতে চাইছিলোঁ মানে তেনেকৈ এখন ভাজি বনাব পাৰি বিৰাট টেষ্টি হয় মানে নিৰামিষ ভাতৰ লগতো খাব পাৰি বা আপুনি লুচি লুচিৰ লগতো খাব পাৰে বিৰাট এটা মানে টেষ্ট পায় যিটো মই ইউটিউবৰ পৰাই শিকা খুব বেছি ভাল লাগে ৰান্ধি আৰু মই মই মানে আমাৰ খুৰীমাৰ পৰা এটা শিকিছোঁ পায়স পায়সটো মানে চাউল জহা চাউল হ'লে ভাল হয় জহা চাউল গাখীৰ চেনি তেনেকৈ পগাই পগাই সেইটো বনোৱা হয় বিৰাট টেষ্টি হয় খাবৰ বাবে বিশেষকৈ নাম প্ৰসংগ থাকিলে বা ঘৰত জন্মদিন থাকিলে কাৰোবাৰ পায়সটো পায়সটো থাকেই পায়সটো বনোৱা হয় এনেদৰেই আৰ কুকিঙৰ প্ৰতিটো মই বহুত আগ্ৰহী হয়েই ৰান্ধি খুব বেছি ভাল পাওঁ আৰু মোৰ ৰন্ধা মানে ৰেচিপিবিলাক কিছুমান বহুত ৰেচিপি মোৰ জানিব শিকিব বিচাৰোঁ যাৰ পৰা কেই হওক যোনে জনা মানুহ আছে বা ক্লাছ লৈয়ে হওক বা ইউটিউবত চায়েই হওক বা ঘৰৰ খুৰী বৰমাহঁতৰ পৰাই হওক মই মানে শিকিব বিচাৰোঁ বস্তুবিলাক কি বস্তু কেনেদৰে ৰন্ধা হয় বা টেষ্টি টেষ্টি খানাবিলাক কেনেদৰে বনোৱা হয় তেওঁলোকে কেনেকে বনায় মোৰ মানে সেইবিলাক জানিব খুব আগ্ৰহী আৰু মোৰ মানে সেই ৰান্ধি কাৰোবাক খুৱাই মানে তেওঁলোকে যাতে কয় টেষ্টি হৈছে মোৰ সেইটো জানিব বহুত মানে ভাল পাওঁ বা খুৱাই ৰান্ধি সেইটো মই ভাল পাওঁ শিকিব বিচাৰোঁ